হয় দাদা অঁ বিমল অটো এজেঞ্চিত ফোনটো লাগিছে নে হয় মই আপোনাৰ নাম্বাৰটো নিউজ পেপাৰত পাইছিলোঁ মানে যোৱাকালি এখন অটো বুক কৰিব লগা আছিল মানে হয় কাইলে মই মানে এয়াৰপৰ্টলৈকে যাম হয় হয় হয় ত' মানে ৰাতিপুৱা আপোনাৰ আঠটা মান বাজাত আপুনি আহি পাবই লাগিব মানে আপোনালোকৰ মানে অটোখন ত' মানে লাগেজ চাগেজ বহুত আছে আমি তিনিজন আছোঁ হয় এখন অটোত যাব পাৰে মই ইমান চিয়ৰ নহয় বাৰু হয় বাৰু অঁ আপোনালোকৰ এয়াৰপোৰ্টলৈকে কিমান ল'ব হয় এড্ৰেছটো ন এড্ৰেছটো আপোনাৰ আমাৰ বেলতলা যে হয় বেলতলা অঁ ইনকাম টেক্স ৰোডটো আছে যে হয় হয় হয় হয় হয় হয় ইনকাম টেক্স ৰোডটোৱেদি সোমাই আহি কেনে আপোনাৰ আপোনাৰ শংকৰদেৱ স্কুলখন যে পাই যে হয় তাৰে ওচৰতে নাই নাই নাই নাই লেফ্ট চাইদে নহয় নহয় নহয় আপোনাৰ অঁ এইফালে অলপমান আগুৱাই যায় মন্দিৰটোৰ সন্মুখেদি যাই ৰাইট চাইদে টাৰ্ণিঙটো ল'লে পাই যাব হয় আমাৰ হাউছ নম্বৰ আপোনাৰ বাৰ হয় আপোনাৰ আমাৰ মানুহ তিনিজন আৰু আপোনাৰ ট্ৰলি আছিলে তিনিটা আৰু নৰ্মেল বেগ আছে আপোনাৰ দুটা হয় এখন অটোত নাযাব ন ত' দুখন লাগিব হয় আপুনি যদি বেয়া নেপায় আপুনি ভাৰাটো কৈ দিব নেকি এখন অটোৰ হয় ন আঠশ টকাই লাগিব ঠিক আছে বাৰু প্ৰব্লেম নাই আপুনি কিন্তু চাওক আপুনি আঠটা বজাত আহি পাবই লাগিব কিন্তু হয় হয় হ'ব দেৰি নকৰিব হাঁ দাদা মই আৰু বেলেগকে কেব চেব মানে মাথা নামাৰোঁ আৰু আপুনিও হয় পেমেণ্টটো বাৰু আপোনাক মই কেচেই কৰি দিম আপুনি অহাৰ লগে এয়াৰপোৰ্টত ড্ৰপ কৰাৰ লগে লগে হয় এডভান্স দিবই লাগিব নেকি এইটো নাম্বাৰত জি পে আছে ন আপোনাৰ ত' আপোনাক মই ফিফ্টি পাৰ্চেণ্ট এডভান্স দি আছোঁ এতিয়া পেমেণ্টটো হয় হয় হয় দাদা দি আছোঁ এতিয়াই দি আছোঁ দিয়ক ঠিক আছে মই আপোনাক বেয়া নাভাবি হেৰি এইটো নম্বৰত হোৱাটছএপ আছে যদি মই আপোনাক লোকেচনটো দি আছোঁ দিয়ক মৰ্ণিং দি দিম ন অঁ ঠিক আছে দিয়ক দাদা আঠটাত আহি পাব দেই থেংকিউ দাদা